মোৰ পিতৃ মাতৃ আৰু ককা আইতাৰ শিক্ষাগত অৰ্হতা হ'ল মোৰ বিশেষ ককা আৰু আইতাৰ পঢ়া শুনা ইমান নাছিল তেওঁলোকে মানে কি আগৰ দিনৰতো তেখেতসকলে মানে ধৰ ফাইভ ছিক্স এনেকুৱালৈ পঢ়িছিল তাৰপিছত সেই প্ৰজন্মটোৰ প্ৰজন্মটোৰ সেই পঢ়া শুনাত সেইকণতে বিয়া বিয়া সোমোৱাৰ পিছত তেখেতসকলৰ বিয়া সোমোৱা তেতিয়া মানে কি ফাইভ ছিক্স ছেভেন এনেকুৱা পঢ়া মানে কি বহুত ডাঙৰ কথা টাইমত এতিয়া তাৰপিছত দেউতাৰ জন্ম হ'ল দেউতাৰ জন্ম হ'ল মেট্ৰিক পাছ কৰি মেট্ৰিক পাছ কৰি স্কুলত দেতাক বোলে পঢ়ালে আমাক ককাই কোৱা মতে আৰু তাৰপিছত কৈছিলে মই শুনিছিলোঁ পঢ়া শুনাত আমাৰ দেউতাই তাৰ পাছত পঢ়াই দেতাক পঢ়ালে পঢ়াই শুনাই তেতিয়া মেট্ৰিক পাছ কৰিলে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই তেতিয়া মই মই কৈ আছোঁ এতিয়া মই হেৰি কথা মোৰ দেতাৰ কথা কৈ আছোঁ কাৰণ মোৰ দেতা তেতিয়া মই জন্ম হৈছিলোঁ এইট্টি ওৱানত তেতিয়া মানে কি দেউতাই মানে কৈছে কথাবিলাক দেতা মানে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত চাকৰি পালে পি ডব্লিউ ডি অফিচত চাকৰি পাই তাৰপিছত মাক বিয়া পাতিলে মায়ে সৰু মেট্ৰিক পাছ তেতিয়াৰ দিনৰ মেট্ৰিক পাছ আৰু তাৰপিছত আৰু তেতিয়া মানে কি মায়ে দেতায়ে কৈছিলে কি আমাক যে মোক দেউতাই মোৰ দেউতাই ইমানলৈকে পঢ়িছিল তাৰপিছত মই ইমান পঢ়িলোঁ পঢ়ি পেলাই মই চাকৰি পালোঁ সেই সুবিধাটো দেউতাই দিছিলে আৰু এইটো সুবিধা তহঁতক দিছোঁ তহঁতে ভালদৰে পঢ়া শুনা কৰিবি দেউতাই মানে কৈছিলে আমাক তাৰপিছত দেউতাই শিক্ষাগতভাৱে মানে তাত দেউতাই মানে পি ডব্লিউ ডি কেৰাণী আছিল তাৰপিছত হ'ল পি ডব্লিউ ডি জুনিয়ৰ চুপাৰিনটেণ্ডেণ্ট অফিচত কাম কৰিছিলে তেখেতে বৰ বাবু হৈ ৰিটায়াৰমেন্ট হ'ল দেতা পঢ়া শুনাৰ প্ৰতি ভাল আছিল আৰু তেতিয়াৰ দিনৰ হায়াৰ ছেকেণ্ডেৰী পাছ মানুহ যদি কেৰাণী কৰি তাৰপিছত তেখেত বৰ বাবু হৈ ৰিটায়াৰ হ'ল দেতা দেউতাই কয় যে পঢ়া শুনাত বাধা বিঘিনি আছিল মানে কি ন তেতিয়া গাঁওৰ মানুহ আছিল দেতা আমাৰ দেউতাৰ মানে কাকা কাকহঁতে খেতি কৰে পঢ়া শুনা কৰিব লগা হৈছিলে পঢ়াত কষ্ট আছিলে আৰু দেউতাই কৈছে কাকা লগত আমি হাল বাবলৈ গৈছিলোঁ ধান খেতি কৰিছিলোঁ পঢ়া শুনাত সন্মুখীন হৈছিলো পইচা পাতি পৰা হেৰি হৈছিল তেতিয়া সেইবিলাক কৈছিল আৰু তেতিয়া কওঁতে মানে আমাক সেইবিলাকেই ক'লে পঢ়া শুনাত সন্মুখীন হৈছিলোঁ বহুত তাত ঘাট প্ৰতিঘাত থাকেই তাৰ মাজতো দেউতাই কৈছে ঘাট প্ৰতিঘাত থকাৰ মাজতো দেউতাই কৈছে যে আমি পঢ়ি শুনি এতিয়া চাকৰি কৰিলোঁ চাকৰি কৰাৰ পিছত তহঁতে ভাল হ পঢ় সেনেকে কৈছিলে সেইবোৰ সেইটো মানে কি ন সেই পদ্ধতিটো দেউতাই আমাক দিলে আমাকো পঢ়া শুনাত মানে কি ধৰ কোনো সময়ত মানে কোনো সময়ত কষ্ট কৰিব লগা নহ'ল পঢ়া শুনাৰ ক্ষেত্রত আমাৰ সেই প্ৰজন্মটোৰ দেউতাহঁতৰ প্ৰজন্ম যি আমি জন্ম হলোঁ আমাৰ জন্ম হোৱাৰ পাছত মানে আমাৰ পঢ়া শুনাৰ প্ৰতি কষ্ট পাবলৈ নিদিলে ধৰক যিমানেই কি ধৰক পঢ়া শুনা কৰি গ্ৰেজুৱেট হৈ এতিয়া চাকৰি কৰিলোঁ চাকৰি কৰি আছোঁ সেইবোৰেই তেনেকুৱা মানে আমি ধৰক এটাই ভাল পালোঁ আমাৰ দেউতাহঁত মানে কি পৰম্পৰা এটাই ভাল লাগিলে কাকাই মানে যিটো কষ্ট পাই পঢ়া শুনা কৰিলে লৰা ছোৱালী আমাৰ দেতাক দেউতাই সেই কষ্টৰ ফলটো দিলে তাৰপিছত আমি নেক্সটটো আমি দেউতাই সেইটো সন্মানো দিলোঁ তেনেকৈ সেইটো মানে উন্নতকৰণ হ'ল পঢ়া শুনাৰ প্ৰতি আমাৰ গোটেই সোপাৰে ৰাপ আছিলে কষ্ট পাবলৈও দিয়া নাছিল কোনো এটা বস্তু আমাক কষ্ট পাবলৈ দিয়া নাছিল তেনেকৈ আমি উন্নত কৰিলোঁ সেইটোয়ে